হেল্ল' হয় হয় লাগিছে আপুনি ক'ৰ পৰা কৈছে

অঁ আপুনি হেৰি মেডিকেললৈ আহিবচোন বাৰু এ মই পাঁচ নম্বৰত থাকোঁ মই এতিয়াই একো ক'ব নোৱাৰিছোঁ আপুনি আহিব পাৰিলে পাঁচ নম্বৰ ৰুমত অঁ তেতিয়াহ'লে বেছি হৈছে যদি এই ওচৰত ফাৰ্মাচী আছে যদি হেৰি বিষৰ কাৰণে টেবলেট আনি আৰু গেছৰ টেবলেটো আনিব খাই চাওক ভাল নাপালে আকৌ মোৰ ওচৰলৈ আহিব আপোনাৰ আপোনাৰ কেলছিয়াম কমিব পাৰে কেলছিয়ামৰ টেবলেটো ফাৰ্মাচীত কৈ পেলাই লৈ আহিব অঁ অঁ আহিব আহিব অঁ আপোনাক পৰীক্ষা কৰিব লাগিব পৰীক্ষা কৰিলেহে ঔষধ পাতি দিব পাৰিম এইটো চৰকাৰীহে হেৰি ধেমাজি মেডিকেল ইয়াত মানে পইচা পাতি কথাটো তেনেকৈ নাহে বাৰু হ'ব দিয়ক

আৰু কলোঁৱে